অ কোনে কৈছে বাৰু অ কওকচোন বাৰু মই ভালকৈ অ অ অ হয়নেকি অ অ মই মানে এতিয়া ঘৰত নাই মানে মই গুৱাহাটীতে খেলৰ কাৰণে আহিলোঁ ইয়াত মানে আছোঁ যেতিয়া মই হেৰি ঘৰত যাম বাৰু নহ'লে আপুনি এটা কাম কৰিব আপুনি গুৱাহাটী আহিলে মোক লগ কৰিব নহ'লে মই তেতিয়া আপোনাক খেলৰ বিষয়ে বাৰু কিবা কিবি শিকাই দিম অ অ অ অ লগ কৰিব আৰু তেতিয়া বাৰু মই অলপমান সেই কৰি দিম বাৰু ঠিক ঠিক আছে বাৰু অ আছোঁ আছোঁ আছোঁ আছোঁ বাৰু অ অ ঠিক আছে হ'ব বাৰু মই অ এতিয়া মই খেলত লাগোঁ অ অ অ হ'ব